ন লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ এক লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ দুই লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ তিনি লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ চাৰি লাখ নিৰান্নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ